মই আগতে অংগনবাদী কৰি আছিলোঁ মই যিখিনি ঠাইত অংগনবাদী কৰি আছিলোঁ তাত খ্ৰীষ্টান ধৰ্মৰ মানুহেই আছে খ্ৰীষ্টান ধৰ্মৰ মানুহৰ লগত আমি সদায় আমাৰ ঘৰুৱা নিচিনাই আমি কথা বতৰাও পাতোঁ অহা যোৱা কৰি থাকোঁ সিহঁতৰ লগত খোৱা বোৱাও কৰোঁ আমাৰ জাতিৰ প্ৰতি ইমান জাতিভেদ নাই নাই যদিও তাহাঁতৰ মানুহখিনি আৰু খুব ভাল লাগে মৰমীয়ালো তাতে মোৰ ওচৰতে স্কুলখন সিহঁতেও আহি থাকে তাতে আমি খিচিৰি চিচিৰি বনাই দিওঁ সিহঁতেও আহে কেতিয়াবা ল'ৰা ছোৱালীবোৰ লৈ পেলাই সিহঁতে আমি নাচ গান কৰি থাকোঁ যে সেইবোৰক চাই থাকে আৰু আহি